মই ভাগৰুৱা যেন লগা কণ্ঠ বা কণ্ঠৰ কৰ্কশতা ঠিক কৰিবৰ কাৰণে যেতিয়া মই ঘৰত এনেই থাকোঁ মই আজৰি সময়ত মই সা ৰে গা মা পা এইকেইটা মই মই হাৰমনিয়াম লৈ এইকেইটা মই প্ৰেক্টিচ কৰাৰ দৰে কৰোঁ আৰু মানে মই যাতে মোৰ কণ্ঠ ভালে থাকে আৰু যিবোৰ গান থাকে সেইবোৰ যাতে মই ভালদৰে স্কেলবোৰ মিলাবলৈ পাৰোঁ সেইবোৰ সেইবোৰ লক্ষ্য কৰিবৰ কাৰণে বা মই ভাল কৰিবৰ কাৰণে মই ৰাগ গাওঁ যেতিয়া মই আজৰি সময় আজৰি সময়ত মই ৰাগ দিব গাওঁ আৰু স্কেলবোৰ ঠিক কৰিবৰ কাৰণে মই চাওঁ যে কোনটো স্কেলত এটা গান গাবৰ কাৰণে স্কেলৰ প্ৰয়োজন হয় সেই কোনটো স্কেলত গালে ভাল হ'ব সেইটো মই লক্ষ্য কৰোঁ কোনটো স্কেলত গালে এইটো গান কোনটো স্কেলত গালে ঠিক হ'ব সেইটো মই ভালদৰে লক্ষ্য কৰোঁ গান গাবলৈ গ'লে আমি স্কেলৰ ব্যৱহাৰটো জানিব লাগিব এটা গান বহুত বেলেগ বেলেগ স্কেলত লৈ গালে নহ'ব সেইটো লক্ষ্য কৰোঁ মই এনেদৰে মই গান গাবলৈ হ'লে কণ্ঠ ভালে ৰাখিবলৈ মই চেষ্টা কৰোঁ মই কণ্ঠটো ভাল ৰাখিবৰ কাৰণে মই তামোল পাণ আৰু গুটখাজাতীয় বস্তুবোৰ মই মানে নাখাওঁ এইবোৰ এইবোৰ খালে আমাৰ কণ্ঠ কণ্ঠ বেয়া হয় বুলি কোৱা শুনিছোঁ সেইটো কাৰণে মই এইবোৰৰ পৰা বহুত দূৰতে থাকোঁ আৰু আমাৰ কণ্ঠ ভাল হ'বৰ কাৰণে সদায় মই ৰাতিপুৱা শুই উঠি কুহুমীয়া গৰম পানী খাওঁ এই কুহুমীয়া গৰম পানীয়ে আমাৰ কণ্ঠটো ভাল কৰে আৰু স্বাস্থ্যৰ কাৰণেও ভাল সেইবাবে মই কুহুমীয়া গৰম পানী খাওঁ আৰু এই তামোল পাণ গুটখাজাতীয় বস্তুবোৰ নাখাওঁ এনেদৰে মই মোৰ কণ্ঠ ভাল হ'বৰ কাৰণে চেষ্টা কৰোঁ